অ'ই কি কৰি আছা

ৰহ চোন ৰহ ৰহ চোন ৰহ ৰহ ৰহ পৰীক্ষা পৰীক্ষাটো আমাৰ অহা সপ্তাহত শেষ হৈ যাব ন ত' অহা সপ্তাহৰ শেষৰফালৰ পৰা চাগে এইয়া চানমাৰিত বুক ফেয়াৰো হ'ব জাননে বুক ফেয়াৰ আছে ত' পৰীক্ষাই শেষ হ'ব ফুৰি আহিম ব'ল অঁ অঁ অঁ আৰু অঁ অঁ অঁ মই মানে ভাবি আছোঁ ব বছৰটোত আৰু এনেকৈ বুক ফেয়াৰতে কিনা যায় ন' কিতাপ এইবাৰো মিচ নকৰোঁ মানে অঁ বেলেগকৈ আৰু নাযাওঁ বুজি পাইছা পানবজাৰতো গৈয়ে থাকোঁ হ'ব অঁ অঁ অঁ নহয় তই বুক ফেয়াৰত ডিচকাউণ্টো পাবি অকণমান গম পাইছনে ঠিকে আছে মইও মই বোলো তাকে এই তৃষ্ণাক কওঁচোন পৰীক্ষাটো মানে ছাৰে এটা লাষ্টত পাতি দিম বুলি কৈ আছে ন' সেই এটা টপিক হ'ব লাগে অঁ এইটো টুৱেণ্টি ফ'ৰনে টুৱেণ্টি টুৰ পৰা আছে বুক ফেয়াৰ অঁ অঁ চবেই লগ হৈ কিনে যাম দিয়া অঁ বাই হ'ব হ'ব বাই